পোহনীয়া চৰাইৰ ব্যৱসায়ত মানুহে সন্মুখীন হোৱা কিছুমান সাধাৰণ প্ৰত্যাহ্বান হ'ল বাৰ্ড ফ্লু চোৱাইন ফ্লু বা বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তুৰ আক্ৰমণ বা সেইবোৰ কোনোবা অকণমান ভালকৈ নাচালে বেলেগ ঠাইলৈকে উৰি যোৱা এইবোৰ আৰু এইবোৰ পাৰ কৰিব কাৰণে আমি তাক চৰাই চিৰিকটিবোৰক বিভিন্ন ধৰণৰ প্ৰতিষেধক দিব লাগিব তাৰ খোৱা লোৱাৰ ভালদৰে যত্ন ল'ব লাগিব আৰু সেইবোৰৰ উন্নত চিকিৎসাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব বা কোনোধৰণৰ বেমাৰত আক্ৰান্ত হ'লে আমি তৎক্ষণাত তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব আমি তেওঁলোকক এটা চাফ চিকুণ পৰিৱেশত ৰখা ৰাখিব লাগিব তেওঁলোকৰ ভালদৰে যতন ল'ব লাগিব আৰু মই এনে জেনেৰেলি ঘৰৰ পৰা আঁতৰত থাকিলে মোৰ জীৱ জন্তুসমূহৰ যত্ন মোৰ পৰিয়ালৰ বাকী লোকসকলে লয় তেওঁলোকে তেতিয়া তাক খোৱা লোৱা দিয়ে চোৱাচিতা কৰে তাৰ যত্ন লয় বা সেইসমূহ কৰে